ৰন্ধাৰ ক্ষেত্ৰত অকল মহিলাই যে কৰিব পাৰিব পুৰুষে কৰিব নোৱাৰিব তাৰ কোনো মানে নাই বুলি মই ভাবো মই নিজে খুব আগ্ৰহী ৰন্ধাৰ ক্ষেত্ৰত এইকাৰণে আগ্ৰহী বুলি কৈছো ঘৰত মা যিটো ৰান্ধে তাৰ প্ৰতি সৰু অৱস্থাৰ পৰা ৰান্ধিবলৈ সদাই শিকি থাকো যে কেনেকৈ ৰান্ধিছে কি ধৰণে আঞ্জা বনাইছে কি ধৰণেৰে ভাত বনাইছে তেনেদৰে শিকিবলৈ চেষ্টা কৰো সদাই শিকি শিকি শিকি শিকি পেনি বৰ্তমান সময়ছোৱালৈয়ো বৰ্তমান নিজে ৰান্ধিব পৰা হৈ গৈছো নিজে অন্য কিবা কিবি আঞ্জাবিলাক ৰান্ধিব পৰা হৈছো বিভিন্ন ধৰণে ব্যঞ্জন ৰান্ধিব পৰা হৈছো এতিয়া বৰ্তমান সময়ছোৱাত এতিয়া বৰ্তমান এজন স্বাৱলম্বী হিচাপে আগবাঢ়িবলৈ মানুহৰ সুবিধা হৈ যায় কিয়নো বৰ্তমান মহিলাসকলেই যে এইটো কাম কৰিব পাৰিব ৰন্ধাৰ ক্ষেত্ৰত পুৰুষে নোৱাৰিব কোনো তাৰ নীতি আছে বুলি মই নাভাবো কিয়নো বৰ্তমান ব্যৱসায় ভিত্তিতে হওক বা অন্যান্য দিশবিলাকৰ ক্ষেত্ৰতেই হওক মহিলা সকত সকলতকৈ পুৰুষসকলে বেছি ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ পাৰিছে তাৰ ফলত মই ভাবিছো তেওঁলোকৰ যি আন্তৰিকতাৰে কামটো কৰিবলৈ শিকিবলৈ ইচ্ছুক আছিল সেই কাৰণবিলাকৰ কাৰণেই বৰ্তমান কৰিব পৰা হৈছে মই নিজেও তাৰপৰা শিকি যি ধৰণেৰে এতিয়ালৈকে কামবিলাক কৰিব পাৰিছো ৰন্ধা বঢ়াৰ ক্ষেত্ৰত মই নিজকে ভাবিছো মই ব্যৱসায় ভিত্তিক হিচাপে এখন ৰেষ্টুৰেণ্ট খুলিম তাত বিভিন্ন ধৰণেৰে ব্যঞ্জনেৰে নিজৰ সুস্বদু খাদ্যবিলাক খোৱাবলৈ চেষ্টা কৰিম ৰান্ধিবলৈ চেষ্টা কৰিম তেনেদৰেই মই ভাবো ৰন্ধা বঢ়াৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ ক্ষেত্ৰত ৰন্ধা বঢ়াটো শিকি নিপুণতাৰে কাম কৰিব পাৰিলে জীৱনটোত স্বাৱলম্বিতাৰে সফলতাৰে আগবাঢ়িব পাৰি